সৰু কালৰ ভ্ৰমণ স্মৃতি বুলিব হ'লে ক'লে মই নৱম শ্ৰেণীত থাকোঁতে মোৰ লগৰ বন্ধু বান্ধৱসকলৰ সৈতে ভ্ৰমণ কৰিবলৈ গৈছিলোঁ তাৰে আগে পিছেও বিভিন্ন ঠাই ভ্ৰমণ কৰিবলৈ গৈছিলোঁ কিন্তু সেই নৱম শ্ৰেণীত যোৱা ভ্ৰমণৰ স্মৃতিয়ে মো মোৰ আজিও মনত ৰৈ মনত আছে গত প্ৰায় গোটেই বন্ধু বান্ধৱখিনি মিলি আমি শি আৰু শিক্ষয়ত্ৰী লগত বিদ্যালয়ৰ পৰা ভ্ৰমণৰ বাবে তেজপুৰলৈ গৈছিলোঁ আৰু তেজপুৰৰ তেজপুৰ চহৰ যিহেতু এক সৌন্দৰ্যৰে ভৰপূৰ চহৰ তাত বিভিন্ন সমলসমূহ অগ্নিগড় পাহাৰ মহাভৈৰৱ মন্দিৰ আৰু চিত্ৰলেখা উদ্যান তেনেদৰে বিভিন্ন সমল বিভিন্ন ঠাইসমূহত আমি ফুৰিবলৈ গৈছিলোঁ আৰু সেই ঠাইসমূহত গৈ লৈ বন্ধু বান্ধৱৰ সৈতে বিশেষ আনন্দ ফূৰ্তি কৰিছিলোঁ আৰু সেইসমূহ স্মৃতি ই আজিও মনত আছে সেই ঠাইসমূহৰ ঠাইসমূহ আচলতে এক বিশেষ ইতিহাস প প্ৰসিদ্ধ ঠাই হয় সেই ভ্ৰমণৰ জৰিয়তে বহুতো অভিজ্ঞতা আৰু বহুতো জ্ঞান লাভ কৰিছিলোঁ আৰু আমি বন্ধু বান্ধৱ শিক্ষক বৰ্গৰ সৈতে মিলি ভ্ৰমণৰ লগতে বিভিন্ন নতুন নতুন কথা শিকিব পাৰিছিলোঁ আৰু বিভিন্ন ভিন ভিন ঠাইসমূহত ভিন ভিন বস্তুবোৰ চাব পাৰিছিলোঁ আৰু আৰু সেই ঠাইসমূহ ভালদৰে পৰিৱেশন কৰি লৈ ভালদৰে পৰিৱেশন ভালদৰে ফুৰি মেলি সেই ঠাইসমূহ আমি আৰু লগতে শিক্ষক শিক্ষয়ত্ৰীৰ লগত বনভোজ খাইছিলোঁ এইদৰে বিশেষ স্মৃতিসমূহ সৰু কালৰ বিশেষ স্মৃতিসমূহ মনত আছে